যোৱা সপ্তাহত মই এখন পাঠ্যক্ৰমৰেই কিতাপ অৰ্ডাৰ দিছিলোঁ কিতাপখন বাহিৰৰ পৰা দেখাত যথেষ্ট ভাল যদিও পিছত মেলি চাই বা কিতাপখন অধ্যয়ন কৰি দেখিলোঁ তাৰ পৃষ্ঠাসমূহ সঠিকভাৱে নাই আৰু যিসমূহ তথ্য প্ৰদান কৰিছে সেইসমূহ সংক্ষিপ্ত ৰূপতহে পোৱা গ'ল